মোৰ প্ৰিয় ৰন্ধন প্ৰণালী ভিতৰত প্ৰথমে এটা কৈছো প্ৰণালী সৰু মাছ পাতত দিয়া সাধাৰণতে আমি সৰু মাছটো পাতত দিবলৈ হ'লে কলপাত তৰাপাত বা হালধিপাত ব্যৱহাৰ কৰো এই এই পাতখিনি মানে জুইত আমি অলপ সেকিকেনে মাছখিনি ধুনীয়াকৈ চফাকৈ ধুই মেলি তাত দি তাত আমি আদা নহৰু কেঁচা জলকীয়া দি অলপ নেমুৰ ৰস চেপি এই জুই জুইশালত জুই চৌকাত আমি ভৰাই দিওঁ আৰু আধাঘণ্টামান পাছত এই মাছটো আমি তুলি নিয়ৰ কৰি থওঁ থিয়কৈ আৰু এই মাছৰ পাতত দিয়া মাছৰ এই আঞ্জাটো খাই খুবেই ভাল লাগে আমাৰ মোৰো বিশেষকৈ এইটো বিৰাট প্ৰিয় খা খাদ্যই এইটো সৰু মাছৰ এইটো খাই খুব ভাল লাগে আৰু ইয়াৰ পাছত আৰু এটা প্ৰণালী বিষয়ে কওঁ হাঁহৰ মাংস কোমোৰা সাধাৰণতে আমি হাঁহৰ মাংসখিনি পিঁয়াজ নহৰু আদা আৰু কেঁচা তেল দি মাংসখিনি মঠি লৈ তাৰপিছত আমি কেৰাহীত ভাজি ভাজি ভজাৰ অলপ পাছতেই কোমোৰা দিওঁ কোমোৰা দিও তাৰপাছত আকৌ আমি খুব ভাজি ভাজি মানে তাক একদম ৰঙা কৰি তাৰপৰা অলপ পৰিমাণে পানী দিওঁ আৰু পানী দিয়া পিছত কিছুমান মচলা ধৰি লওক ইলাচি আদা নহৰু দি এইটো আঞ্জা বনাও খুবেই ভাল লাগে আৰু এটা প্ৰণালী বিষয়ে কওঁ মই কুকুৰা মাংস কল পছলা কুকুৰা মাংসৰ লগত আমি সাধাৰণতে এইটো কল পছলা দি মচলা নহ'লেও হৈ যায় এইটো আমি এইটো সহজ পদ্ধতিৰে আমি বনাব পাৰো কুকুৰা মাংসটো আমি অলপ ভাজি তেলত ভাজি ভাজি তাৰপাছত কল পছলা আলুও দিব পাৰো লগত দি বনাই মেলি আমি কম পৰিমাণে পানী অলপ দি তাত বনাই বনাই থাকো পানী দি সিজাই সিজাই তাৰপাছত আমি অলপ সান্দহ গুড়িও অলপ তাত ছটিয়াই দিব পাৰো আৰু এই অলপ পাছতেই এইটো আঞ্জা হৈ যায় এই আঞ্জাটো খাই আমাৰ খুব ভাল লাগে এইটো মানে বিনা মচলাত আমি এইটো ব্যৱহাৰ কৰিব পাৰো এই মাংসটো খুব ভাল লাগে এই কেইটা প্ৰণালী খাই খুবেই ভাল লাগে